এক ডিচেম্বৰ দুহেজাৰ বাইছ দুই ডিচেম্বৰ দুহেজাৰ বাইছ তিনি ডিচেম্বৰ দুহেজাৰ বাইছ চাৰি ডিচেম্বৰ দুহেজাৰ বাইছ আৰু পাঁচ ডিচেম্বৰ দুহেজাৰ বাইছ